জনসংখ্যা বাঢ়ি অহাৰ লগে লগে নিবনুৱা সমস্যাও বাঢ়ি আহে এই ক্ষেত্ৰত আমাৰ সৰহসংখ্যক মানুহৰ এটা মানসিকতা থাকে যে পঢ়া শুনা কৰিব লাগে এটা চাকৰি কৰিব লাগে আৰু ঘৰখন সুন্দৰভাৱে বা পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা কৰিব লাগে মই তেনেদৰে বা আমি তেনেদৰে পৰামৰ্শ নিদিওঁ যে পঢ়া শুনা কৰিব লাগে জ্ঞানৰ বাবে আৰু কৰ্ম কৃষিয়েই হওক বা অন্যান্য কৰ্মৰ যোগেদি ঘৰ এখন বা সমাজ এখন পৰিচালনা কৰিব লাগে কৃষি বা পশুপালন কৰি এজন মানুহে বা এটা পৰিয়াল কিমান সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি বিজ্ঞানসন্মতভাৱেই হওক বা থলুৱাভাৱেই হওক সেইখিনি দিশ মোৰ দৰে আন বহুতো কৃষকৰ পৰা চাই মানৱ মানুহৰ জীৱনটোত মানুহ পৰিচালনা হোৱাৰ ক্ষেত্ৰত বা স্বাৱলম্বিতা হোৱাৰ ক্ষেত্ৰত নিদৰ্শন দাঙি ধৰিব পাৰি কিছু কিছু চাপৰি অঞ্চলত তেনেকুৱা কৃষক আছে বা গাঁও সমাজতো তেনেকুৱা কৃষক আছে সেই কৃষকবিলাকক অনুপ্ৰেৰণা হিচাপে লৈ আদৰ্শ হিচাপে লৈ অনুপ্ৰেৰণা লৈ মানুহৰ জীৱনত চাকৰিৰ বা অন্যান্য চিন্তা চৰ্চা নকৰি কৃষি বা পশুপালন কৰি নিজকে বা সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল'ব পাৰি কিয়নো মানুহে চাকৰি বা উদ্যোগ যিমান যিমানেই নহওক কিয় আমাৰ কৃষিৰ অবিহনে মানুহজন কেতিয়াও জীয়াই থাকিব নোৱাৰে আৰু সেই কৃষি কৰি চাকৰি কৰা বা উদ্যোগ গঢ়াৰ ক্ষেত্ৰত কৃষিৰ মুখ্য ভূমিকা থাকিব কিবা এটা সৰু উদ্যোগ গঢ়িবলৈ হ'লেও কৃষিৰ প্ৰয়োজন চাকৰি কৰিবলৈ হ'লেও মানুহজন খাই বৈ জীয়াই থাকিবলৈ কৃষিৰ প্ৰয়োজন পিন্ধা উৰাৰ ক্ষেত্ৰতো কৃষিৰ প্ৰয়োজন সকলো দিশতে কৃষিৰ প্ৰয়োজন আছে সেয়েহে মানুহে কৃষিক এটা উন্নত জীৱিকা হিচাপে লৈ কৃষি কৰ্ম বা পশুপালন যদি কৰা হয় অসুবিধা নোহোৱাকৈয়ে এজ এটা সুন্দৰ পৰিচালনাৰে যথেষ্ট ইনকম কৰি আন চাৰি পাঁচজন নালাগে দহজনকো স্বনিয়োজন হিচাপে তাতে নিযুক্তি কৰিব পাৰি পাম হিচাপে গোপালন কৰিলে কিমান ইনকম হ'ব বা বিজ্ঞানসন্মতভাৱে অন্যান্য খেতি কৰিলে কিমান ইনকম হ'ব তাৰ কিছুমান উদাহৰণ থাকে সেয়েহে আমি পঢ়া শুনা কৰি চাকৰিৰ চিন্তা নকৰাকৈয়ে কৃষিৰ চিন্তাৰে পশুপালনৰ চিন্তাৰে আন দহজনকো স্ব নিৰ্ভৰশীল কৰি তোলাৰ চিন্তাৰে সমাজ এখন দেশ এখন আগবঢ়াই নিয়াৰ চিন্তাৰে পৰামৰ্শ দি কৃষি পশুপালন বা এনেধৰণৰ কৰ্মমুখী হোৱাতোকে বিচাৰোঁ